কি কৰিছে অ' কাইলৈ বিশাললৈ যাবনি

অঁ ওলাব নহ'লে একেলগে যাম অঁ কিহত যাব এতিয়া অঁ মই এইডোখৰ পৰা ওলাই যাম বাৰু এই হেৰিয়া ঘৰৰ বেটেৰীখন আছিলে নহ্ পাপুৰ ঘৰৰ নহ'লে অজিত ঘৰৰ হওক কোনোবা এখন ক'ব লাগে আৰু কোনোবা এখন কৈ ল'ম অঁ মোৰো ধেৰ বস্তু ল'বলৈ আছে কিবা কিবি অঁ ল'ৰাটোৰ পেমপাছ ল'বলৈ আছে পেন্ট ল'বলৈ আছে চোলা ল'বলৈ আছে মোজা ল'বলৈ আছে টুপি ল'বলৈ আছে এইবোৰ কিবা কিবি ল'ব লাগিব অঁ মোৰ কাঁহী বাতি কেইটামানো ল'বলৈ আছিলে অঁ বহুত সস্তাত পায় আকৌ তাত ভাল আকৌ আৰু অফাৰ দি অঁ অফাৰ দিয়ে নহয় কিবা কিবি অফাৰবোৰত ল'বলৈ বৰ ভাল কাইলৈ ওলাব আকৌ সোনকালে সোনকালে যাম ল'ৰাটো লৈ যাম গাড়ী এখন ভাড়া কৰি যাম নাই ল'ৰাটো লৈ যাম টমটমত এডোখৰ যামগৈ ইডোখৰ সেই মেজিকতে যাম আৰু ল'ৰা চৰা লৈ যাম অঁ ধুনীয়াকৈ বজাৰখন কৰি আহিম অঁ শাক পাচলি কেইটামানো আছে সেইকেইটাও আনিব লাগিব

অঁ মইও ক'ব লাগিব দিবলৈ পাঁচ হাজাৰমান খুজিব লাগিব পাঁচ হাজাৰ টকাত আজিকালি আকৌ একো বস্তুৱে নাপায় নহয়

সৰহকৈ লাগিব

এনেই কৈ চাব লাগিব দহ হেজাৰমান দিয়েনি বজাৰ কৰিবলৈকে অঁ এতিয়া বিহু আহি আছে নহয় বিহু বজাৰ কৰিম অফাৰ পাম

তাত সেই কাপ প্লেটবোৰ কিনিবলৈ বৰ ভাল আৰু কাপবোৰ বহুত সস্তাতে পায় অঁ অঁ অঁ অঁ আমাৰ ইয়ালৈ হাই নেক কেইটামান কিনিব লাগে আনিব লাগিব

অঁ সোনকালে ওলাব নহ'লে নহ্ অঁ কাপোৰ কানিবোৰ ইমান ধুনীয়া ধুনীয়া তাত আকৌ গ'লে মানে আহিবলৈ মন নাযায় হয়নে হেৰি একেবাৰে তলৰ খাপত সেইবোৰ সৰু ল'ৰা অঁ ওপৰ খাপত থাকেনে কি জানো সৰু ল'ৰা ছোৱালী কাপোৰবোৰ অঁ অঁ অঁ সেই অঁ সেইবোৰ ভাল হ'ব আনি অঁ চানা পেকেটবোৰ বৰ অফাৰ দিয়ে নহয় সেনেকুৱাবোৰ এপেকেটৰ লগত এপেকেট আহে যে বাই ৱান গেট ৱান এই যামে আৰু আৰু কচ্মেটিকৰ ৱস্তু পায়নে নেপায় জানো অঁ ই মোকো এটা লাগে পায় মোৰ এই ফুৰিবলৈ যাবলৈ দৰকাৰ হয় মোৰ যে এইবোৰ হেতা চেতা ধেৰ আনিবলৈ আছে এইবোৰ কিবা কিবি গ'লে মানে ভালেই হ'ব বহুত কামত অঁ দিগদাৰ হ'ব অঁ বেটেৰীখন ক'লৈ হেৰিয়ালৈ লৈ যাব বিশাললৈ অঁ হ'ব তেন্তে ওলাব হয়নে বিহু বজাৰতো কৰা হ'ব এতিয়া জানুৱাৰীও পাইছেহি কিবা কিবি ঘৰৰ বজাৰতো থাকেই মোৰ বিচনা চাদৰ দুখনমান আনিব লাগে বিচনা চাদৰ কেইখনো পুৰণা হৈছে গাৰু বালিচ আনিব লাগিব অঁ আৰু ল'ৰাটোলৈ জীন্সৰ পেণ্ট এটা কিনিব লাগিছিলে সৰু জীন্সৰ পেণ্ট এইবোৰত নাপায়ে ইমান বিচাৰিছোঁ সেইকাৰণে বিশালৰ পৰাই আনিম বুলি ভাবি আছোঁ আৰু কিবা স্পৰ্টিং নিচিনা পায়নে নাপায় জানো স্পৰ্টিং চাব লাগিব এতিয়া বাৰু ঠাণ্ডাত স্পৰ্টিং নিপিন্ধে বাৰু খালি এই গৰম চোলা নিচিনা অঁ অঁ তেনেকুৱাকে আনিব লাগিব অঁ বহুত দিন নাই যোৱা অঁ মোৰ আকৌ এই হেৰি চাৰিযোৰমান লগতে বোলো লৈ আহিম ল'ৰাটোলৈও মোৰলৈও আনিম বোলো তাৰপৰা আকৌ বাপেকলৈও আনিম সেই বুলি ভাবি আছোঁ তাৰপৰা বোলো সেই আপোনাক কৈ চাব লাগিব বোলো যায় আনিম সেইকাৰণে আজি বোলো ফোন এটা কৰোচোন যায়েনে কিয়েনে

অঁ এইবোৰ বিশালৰ পৰা আনি আনি কিবা হেৰি দোকান চোকান এখনহে খুলিবলৈহে ভাল হৈছিলে হয়নে বস্তু আনি আনি এইবোৰ সস্তাতে তাৰপৰা কমটি দামত আনিব লাগে বিকিব পাৰিলোঁহেতেন ভালেই হৈছিলে পায় অঁ বেলেগ ভাল হ'ব এইবোৰ সৰু প্লাষ্টিকৰ বস্তুবোৰ অঁ বহুত অফাৰত পাম নহয় ইয়াত আনি আনি খেলাই দিম আমি তেনেকৈও ভালেই হ'ব বাৰু এই বিশালত ভালো বজাৰ কৰিবলৈ হেৰিটো এনেকুৱা শ্বপিং মলৰ বাস্কেটটো লৈ যাব লাগে আৰু এটা এটাকৈ তুলিবলৈ ভালেই তেনেকৈ এইবোৰত এই উঠি উঠি বস্তু লোৱাতকৈ তাত ধুনীয়াকৈ ঘূৰি ঘূৰি ধুনীয়াকৈ ল'ব পাৰি মন পচন্দৰ বস্তু অঁ নাহিবই তাত কাপোৰ কানি সেই পিন্ধি চাবও পাৰি নহয় অঁ ৰুম আছে নহয় সেইকাৰণেও ভাল মই একেবাৰে ওপৰ খাপলৈ নাই যোৱা পায় সেইটোত কি কি পায় বাৰু গৈছিলেনি এইবাৰ যাম নহ'লে ওপৰ অঁ হয় হপায় এইবোৰ পেন চেনবোৰ থাকে নেকি অঁ অঁ সেইকাৰণে ভাল আকৌ এইবোৰত আকৌ নাপায়ে বিচাৰিলে মানে তাত এতিয়া সব এফালৰ পৰা নিজৰ মনৰ পচন্দৰ কিনিব পাৰি আৰু

এই ল'ৰা ছোৱালী কিতাপ চিতাপবোৰ কিছুমান পায়নি বাৰু নেপায় নহ্ সেইবোৰ তেনেকুৱা হোৱা হ'লে ভালেই আছিলে কিতাপ চিতাপো লৈ আহিব পাৰিলোহেঁতেন

আমাৰ এইটোৰ যে ধেৰ বস্তু ল'বলৈ আছে মই বোলো বিশালৰ পৰাই গৈ আনিমগৈচোন বোলো ভাবি আছোঁ বহুত দিনৰ পৰা আজিলৈকে সেই ভাবি ভাবি যাবই পৰা নাই

অঁ এইবাৰ যামেই আৰু

অঁ আপুনি ফোন কৰি দিব নাম্বাৰটো আছেনে আপোনাৰ নহ'লে অজিতক ক'লেও হ'ব বাৰু অজিতৰ নম্বৰ মোৰ ওচৰত আছে বাৰু অঁ অজিতকে কৈ দিম নহ্ অঁ সোনকালে ল'ব লাগিব আকৌ খোৱা বোৱাবোৰ আজৰি হ'বই নোৱাৰো নহয় অঁ মই আকৌ ল'ৰা লগত সোনকালে আজৰি হ'ব লাগিব নহয় আৰু দিনটোলৈ আৰু দিনটোলৈ ওলাই যাম আৰু ঘৰলৈ আৰু সোনকালে আহিব নাই আৰু লাহে ধীৰে বজাৰ কৰিম আৰু অঁ খাই বৈ আহিম আৰু এতিয়া কমলা ওলাইছে নহয় কমলাও আনিব লাগিব কেইটামান পায়নি ই পালেতো ভালেই আৰু আৰু ফ্লাক্স এটা আনিব লাগে ফ্লাক্সটো সেই বেয়া হ'ল আগৰ ফ্লাক্সটো নতুন অঁ এহেজাৰ মানত পাম নাই বাৰু পাম হপায় নহ্ নে কমতে পাম হপায় অঁ আৰু অকণমান ভালটো ল'বলৈ হ'লে দাম ল'বই আকৌ হয়নে অঁ সেইটোও ল'ব সেই এনেকৈ লগে ভাগে গ'লে ভাল আৰু বজাৰ চজাৰ কৰিবলৈ ইজনীয়ে সিজনীক সুধিব পাৰি আমুকটো ল'বনি তামুকতো কয় দেখুৱাই আনিব পাৰি অকলে অকলে অকণো ভাল নালাগে বজাৰত

হ'ব আৰু তেতিয়াহ'লে নহ্ অ' নহ'ব নহ'ব ৰ'ব হেৰি আৰু এটা কথা কম কৈছিলোঁ পাই কণ দাই ঘৰতে থাকিব নে কি কাইলৈ যাবলৈ দিব জানো আপুনি অঁ আমাৰটোকো মই কৈছিলোঁ হেৰি বোলো কাইলৈ বিশালৰ পৰা আহিমগৈ দেই বোলোঁ ই নালাগে নালাগে থ কৈছিলে মই বোলো এই যামেই বোলো এইবাৰ বোলো ইবাৰ যাম সিবাৰ যামকৈ আপুনি অকণমান আঁতৰি আহকচোন কোনোবাই কিবা কৈছে নেকি হেৰি কাইলৈ ওলাব তেন্তে

ঘৰত অঁ কাইলৈ ভালেই লাগিব বজাৰ কৰিবলৈ এনেকৈ আগতে বজাৰ নাই কৰা নহয় অকলে অকলেহে যাওঁ আৰু নহ'লে আমাৰ ইয়াৰ লগত যাওঁ আৰু আৰু কাৰোবাক লগ ধৰা হ'লে ভালেই আছিলে বজাৰ কৰিবলৈ আৰু কোনোবা যায়নি সুধি চাবচোন অঁ সুধি চাবচোন অঁ মুনু খুৰী যাব হপায় কৈছিলে মোক ক'বলৈ কৈছে আকৌ হেৰি সোনকালে ওলাবি বুলি ক'ব লাগিব মোৰ ওচৰতে নহয় কৈ দিব লাগিব চিঞৰ এটা মাৰি দিব লাগিব আকৌ বৰ নাযাওঁ নথও কৈ থাকে নহয় আকৌ এই হ'লেও ওলাম আৰু যাম আৰু যামেই চিয়'ৰ অঁ

খানা খাব লাগিব আকৌ

অঁ আহিব আকৌ নালাগে আমাৰ এইডোখৰলৈকে আহিব এইডোখৰতে ভাল লাগিব হেৰি নহয় এই বজাৰ কৰিবলৈ গ'লে কাইলৈ এনেই কেইটামান বজাত আহিব পাৰিম বাৰু চাৰিটামান বজাত আহিম আৰু হয়নে নে দেৰি হ'ব দেৰি হ'লে আকৌ গালিটো পাৰিব নহয় আকৌ অঁ ভালেই হ'ব বেটেৰীত গ'লে সোনকালেও পামনে নহ'ব ৰ'ব হাঁ অঁ অঁ হ'ব তেন্তে হ'ব ৰাখি দিওঁ নহ্